কিতাপে মানুহৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে কিতাপে ভাল কিতাপ এখন হৈছে মানুহৰ ক্ষেত্ৰত ভাল বন্ধু কিতাপ এখনে মানুহৰ জীৱন পৰিৱৰ্তন কৰাৰ লগতে সমাজ এখন পৰিৱৰ্তন কৰিব পাৰে মই প্ৰথমতে কিতাপ ভালেই পোৱা নাছিলোঁ কিন্তু এজন এনেকুৱা বিশেষ ব্যক্তিৰ কিতাপৰ জৰিয়তে মোৰ এই ধাৰণাটো সলনি হৈছে

অৱগত হৈছোঁ